মই যিখন ৰাজ্যত বাস কৰোঁ অসম সেইখন এখন বৈচিত্ৰ্যময় ৰাজ্য তাত একেলগে বিভিন্ন ধৰণৰ জাতি জনজাতিয়ে বসবাস কৰা দেখা যায় আমাৰ অঞ্চলটো বিশেষকৈ অসমীয়া মানে কলিতা মানুহখিনি লগতে বিভিন্ন ধৰণৰ জনজাতি মানুহ জনজাতিৰ মানুহ থকা দেখা যায় যেনে বড়ো শৰণীয়া কছাৰী তাৰপিছত কিছু কিছু ক্ষেত্ৰত ৰাভা আৰু মৈমনসিঙীয়া মানুহো আছে এওঁলোকৰ প্ৰত্যেকৰে সংস্কৃতি ভিন্ন ভিন্ন আমাৰ অসমৰ মূল উৎসৱ বিহু এই বিহুটো জনজাতিসকলে বিভিন্ন ধৰণে পালন কৰে বড়োসকলে বিহু বড়োসকলে যেনে বৈ বিহুটো ধৰ্মীয় ভাৱেৰে পালন কৰা দেখা যায় ঠিক তেনেদৰে আমাৰ অসমৰ অন্যতম এটা বিহু হৈছে কাতি বিহু কাতি বিহুটো আমাৰ নিচিনাকৈ মৈমনসিঙীয়া মানুহখিনিয়ে পুছুৱা নামেৰে পালন কৰে ঠিক তেনেদৰে প্ৰত্যেকটো জনজাতিৰে গহনা কানি কাপোৰ কানি আদি সম্পূৰ্ণ বেলেগ বেলেগ আমাৰ অসমীয়া মানুহখিনিয়ে মানে কলিতা শ্ৰেণীৰ মানুহখিনিয়ে আমাৰ অঞ্চলটোৰ মেখেলা চাদৰে বেছিভাগ পৰিধান কৰে কিন্তু সময়ৰ লগে লগে যিহেতু সকলো বস্তুৰে পৰিৱৰ্তন হৈছে সেয়ে গাঁও অঞ্চলত আজিও যি লাহে লাহে চুৰিদাৰ বা মেক্সি জাতীয় কাপোৰৰো প্ৰৱেশ ঘটিল ঠিক তেনেদৰে জনজাতিসকলে মেখেলা চাদৰৰ সলনি হেৰি পিন্ধে দখনা আৰু মৈমনসিঙীয়াখিনিয়ে শাৰী ঠিক তেনেদৰে ৰাভা মানুহখিনিয়েও তেওঁলোকৰ নিজৰ সংস্কৃতিৰ লগত জড়িত কাপোৰখিনিহে পিন্ধা দেখা যায় গহনা বুলি ক'বলৈ গ'লে আমাৰ অসমত বহুত প্ৰকাৰৰ গহনা দেখা যায় তাৰ ভিতৰত যেনে হেৰি বিভিন্ন প্ৰকাৰৰ নেকেলেছ দুগদুগী সীতাহাৰ মণি তাৰ মণি তাৰপিছত বিভিন্ন ধৰণৰ খাৰু বালা আৰু সোণৰ লগতে কেঁচা সোণ বুলি কোৱা অসমীয়াৰ নিজস্ব গহনাও বিভিন্ন ধৰণে পৰিধান কৰা দেখা যায় উদাহৰণস্বৰূপে বিহু নাচতে হওক বা বিয়া আজিকালি বিয়া বাৰুতো অংশগ্ৰহণ কৰাত আমাৰ আমাৰ থলুৱা মানুহখিনি সোণ ৰূপতকৈ কেঁচা সোণৰ গহণাহে বেছিকৈ পৰিধান কৰা দেখা যায় বিভিন্ন ধৰণৰ খাৰু মানে গামখাৰু মুঠিখাৰু আদিত সুন্দৰকৈ পৰিধান কৰি উৎসৱ অনুষ্ঠানবোৰত যোগদান কৰে ঠিক তেনেদৰে বড়ো মানুহখিনিয়েও লাহে লাহে নিজৰ গহনা পাতিৰ লগতে আমাৰ সাধাৰণ থলুৱা কেঁচা সোণৰ গহনাবোৰে আদৰি লোৱা দেখা গৈছে মৈমনসিঙীয়াখিনিয়ে বেছিভাগ ৰূপৰ গহনা ব্যৱহাৰ কৰা দেখা যায় যিহেতু তেওঁলোকৰ অঞ্চলটো বিশেষভাৱে দুখীয়া শ্ৰেণীৰ দুখীয়া সেয়ে তেওঁলোকে সোণৰ সলনি বা অন্যান্য গহনা পাতিৰ সলনি কিনা আৰু কিনা আৰু হেৰি ৰূপৰ গহনাহে আমি পৰিধান কৰা দেখা পাওঁ ঠিক তেনেদৰে অসমৰ বিভিন্ন উৎসৱত বিভিন্ন অসমৰ বিভিন্ন উৎসৱত বিভিন্ন ধৰণৰ অনুষ্ঠান পালন কৰাৰ দৰে আমাৰ আমাৰ নিজৰ অঞ্চলটোৰ বিশেষকৈ কামৰূপ জিলাৰ পাতিদৰং অঞ্চলটোতো বিভিন্ন নিজা নিজা উৎসৱ যেনে দেউল মুকুন্দ সবাহ তাৰপিছত মহ খেদা উৎসৱ আৰু বিভিন্ন ধৰণৰ যেনে আই আ আই আই আইনাম তাৰপিছত আইনাম আৰু এনেকুৱা দুৰ্গা পূজা কিবা কিবি বহুত ধৰণৰ উৎসৱ পালন কৰাও দেখা যায়